বাৰ জানুৱাৰী দুহেজাৰ ঊনৈছ তেইছ মাৰ্চ দুহেজাৰ বিছ আঠাইছ নৱেম্বৰ দুহেজাৰ একৈছ সোতৰ ডিচেম্বৰ দুহেজাৰ বাইছ পঁচিছ জুলাই দুহেজাৰ ওঠৰ